মই বন্ধুৰ সৈতে পিকনিক খাবলৈ যাওঁতে ওচৰৰ যিবোৰ নদীৰ কাষৰ ঠাই আছে সেই ঠাইসমূহ বাছি লওঁ নদীৰ কাষত বাছি ল'লে কি হয় তাত আমি যেতিয়া পিকনিক খাওঁ তাত বিভিন্ন ধৰণৰ বস্তুসমূহ ধোৱা মেলাৰ ক্ষেত্ৰত বা সেই পৰিৱেশটো চাই আমাৰ ভাল লাগে গতিকে সেই ঠাইখিনি আমি নিৰ্বাচন কৰোঁ আৰু আজৰি সময়ত উপভোগ কৰিবলৈ আমি সেই সময়ত গীটাৰ এখন লৈ তাত গান গাই ফূৰ্তি কৰোঁ আৰু বিভিন্ন ধৰণৰ মিউজিক ৰেকৰ্ডাৰ যিবোৰ আছে তাত গান বজাই পিনে আমি সকলোৱে আনন্দ কৰোঁ